অঁ হয় ঘৰতে আছোঁ অঁ গম পাওঁ যাবনে চাবলৈ

আঠটামান বজাত যাম আপুনি মই পাটৰ চিটজুতিকে পিন্ধি যাম আপুনি কি পিন্ধি যাব

অঁ হয় পাৰ্ট আমাৰ ইয়াৰ ল'ৰা এজন লৈছে হেৰি পাৰ্ট এইটো

অঁ ভাওনাখন যোৰহাট পৰা আনিছে অঁ ভাল লাগিব অঁ তামোল লৈ যাম বুলি ভাবিছোঁ আকৌ চানাকেইটামান ভাজি নিম বুলি ভাবিছোঁ আপুনি অঁ অঁ ওলাব চাই ভালেই লাগিব

অঁ মই ফোন এটা কৰি দিম মই অঁ চবেই যাম ঘৰৰ আপোনালোকৰ অঁ

তাৰপৰা অঁ ল'ৰাটো লৈ যাম আপোনালোকৰ অঁ বা আহিব অঁ অঁ বাকী ভাল আৰু আপোনালোকৰ অঁ ভালেই ছোৱালীজনীৰ ভাল ফোন চোন কৰেনে ভাওনা চাব আহিব নাই অঁ মাতি দিব এবাৰ দূৰৰ পৰা ভাওনা আহিছে চাবলৈ ভাল হ'ব নহয় অঁ অঁ এতিয়া যে যোৰহাটৰ পৰা যোনখিনি ভাওৰীয়া আহিব সেইখিনি মানে আমাৰ পৰিয়ালৰে কেইজনমান মই চিনাকি কৰি দিম দেই আপোনালোকক অঁ অঁ অঁ অঁ অঁ ভাল লাগিব চিনাকি কৰি দিম আপুনি ফোন এটা কৰিব গৈ পাই ভাওনা ঘৰত

আগতীয়াকৈ ছিটটো লৈ থ'ব আপুনি অঁ মানুহ বহুত' হব যে পাছত ছিট নাপাবও পাৰো ল'ৰাটোও লৈ যাম অঁ পাছত বহিলে ভাওনা চাবলৈ বেয়া যে অঁ অঁ

ল'ৰাটো স্কুল গৈ আছেনে অঁ এই আমাৰ ল'ৰাটো অকণমান গাটো বেয়া সোনকালে যাব লাগিব জ্বৰ হৈ আছে বেছি দেৰি থাকিব নোৱাৰো অকণমান দেৰি চাই গুচি আহিম সেইকাৰণে সোনকালে ওলাব অঁ

অঁ অঁ ভালেই অঁ হ'ব দিয়ক তেনেহ'লে অঁ